হয় মই হাঁহ কুকুৰা পোহোঁ ইয়াৰ ফলত মই বহুতো উপকৃত হৈছোঁ হাঁহ কুকুৰা ইত্যাদিয়ে মোক বছৰত বহুতো উপকৃত বা ব স্বাৱলম্বী হোৱাত সহায় কৰিছে হাঁহ কুকুৰা পু পুহি মই বহুতো উপকৃত হৈছোঁ আৰু বহুত ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ মই প্ৰায় বছৰত ছহেজাৰ সাত হাজাৰকৈ টকা উপাৰ্জন কৰোঁ হাঁহ কুকুৰা মোৰ ইমানো ডাঙৰ ফাৰ্ম বা ইত্যাদি নাই মই অতি কমকৈ পুহো আৰু মই এক কেজি হাঁহ কুকুৰা চাৰিশ টকাকৈ কেজি চিষ্টেমত কেজি হিচাপত বিক্ৰী কৰোঁ মই হাঁহ কুকুৰা দুই বিধে পুহোঁ কিন্তু এইবিলাক পোহোঁ যদিও কিছুমান বেমাৰে বেমাৰে বেমাৰে আক্ৰান্তিত হৈ কেতিয়াবা বহুতো লোকচানৰ সমস্যা হোৱা দেখিবলৈ পোৱা গৈছে

হাঁহ কুকুৰা সাধাৰণতে কুকুৰা প্ৰতিপালনত কিছু কিছুমান মাহত বহুতো বেমাৰ হোৱা দেখিবলৈ পোৱা যায় সাধাৰণতে পুহ মাঘ ফাগুন এই তিনিটা সম বছৰৰ এই তিনিটা মাহৰ এই তিনিটা মাহত কুকুৰাবিলাক বহুতো বেমাৰ হোৱা দেখিবলৈ পোৱা যায় যিহেতু সেই সেইখিনি সময়ত থাম বছৰত ঠাণ্ডা বা ফাগুণত বতাহ বলে যাৰ ফলত কুকুৰা হাঁহবিলাকৰ বহুতো বেমাৰ হোৱা দেখিবলৈ পোৱা যায় তাৰ প্ৰতিকাৰ হিচাপে মই বহুতো বিভিন্ন ধৰণৰ ঔষধ দিওঁ যদিও কিছুমান আক্ৰান্তিত হয়েই যাৰ ফলত মোৰ লোকচান হোৱা দেখিবলৈ পোৱা যায়